অসমৰ মানুহে তেওঁলোকৰ নিজৰ সৃষ্টি ক্ষমতাৰ আৰু কলাসুলভ প্ৰতিভাবোৰ বিভিন্ন ধৰণে প্ৰকাশ কৰে যেনেকৈ আপোনাৰ যিটো মুখা মুখাশিল্প সেইটো মাজুলীত বহুত বহুত ফেমাছ আৰু যিটো মুখাশিল্প সেইটো এই উত্তৰ পূৰ্বৰ আন কোনো জেগাত দেখা পোৱা নাযায় এনেকৈ যিটো মুখাশিল্প অকল অসমৰ মাজুলীত অকল পৃথিৱীৰ সকলোতকৈ সৰু নদী দ্বীপ মাজুলীত তাত সেই মুখাশিল্পটো মুখাশিল্পৰ ব্যৱহাৰ আজিও চলি আছে অপোনাৰ তেনেকৈ চাবলৈ গ'লে বাঁহৰ যিবিলাক ক্ৰাফ্ট বনাই বেম্বো ক্ৰাফ্ট সেইবিলাক অকল অসমত পোৱা যায় অসমৰ বেম্বো ক্ৰাফ্ট গোটেই পৃথিৱী বিখ্যাত বেম্বো ক্ৰাফ্টবিলাক আৰু আপোনাৰ মুখাশিল্পবিলাক এইবিলাকৰদ্বাৰা আপোনাৰ পৃথিৱীৰ বিভিন্ন ধৰণে ধৰণৰ জেগাত অসমৰ মানুহবিলাকৰ কলাসুলভ প্ৰতিভা প্ৰকাশ কৰে আৰু আপোনাৰ চাবলৈ গ'লে যিবিলাক হেণ্ডলুম আছে এই হেণ্ডলুম টেক্সটাইলবিলাকত দ্বাৰাও নিজৰ নিজৰ প্ৰতিভাবিলাক প্ৰকাশ কৰিব পাৰি এই হেণ্ডলুমচ টেক্সটাইলৰ জৰিয়তে বিভিন্ন ধৰণৰ কাপোৰ কাপোৰ কিনি সেইবিলাক ক্ৰয় কৰিব লাগে সেইবিলাক ক্ৰয় কৰি পইচা উপাৰ্জন কৰিব পাৰি আৰু নিজৰ প্ৰতিভাবিলাকৰো বিকাশ কৰি প্ৰ প্ৰকাশ কৰিব পাৰি